মই ভ্ৰমণ কৰিবলৈ যাব বিচৰা পৃথিৱীৰ ঠাইসমূহৰ ভিতৰত এখন ঠাই হৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসমকে ধৰি মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশৰ কথা ক'ব বিচাৰিম যিহেতু গোটেইকেইখন ৰাজ্যই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তদুপৰি অসমত কামাখ্যা মন্দিৰকে ধৰি শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা বিভিন্ন সত্ৰ নামঘৰ বিভিন্ন ঐতিহ্যমণ্ডিত ঠাই আছে সেইবিলাকলে সেইবিলাকৰ সেইবিলাক সেইবিলাকৰ অভিজ্ঞতা ল'ব বিচাৰিম তদুপৰি আৰু অৰুণাচল প্ৰদেশ যিহেতু ভাৰতবৰ্ষৰ একেবাৰে উত্তৰ পূৱত অৱস্থিত অৰুণাচলত বিভিন্ন জাতি জনগোষ্ঠীলোকে বসবাস কৰে সেই জাতি জনগোষ্ঠীবিলাকৰ জীৱনৰ কেনেদৰে তেওঁলোকে জীয়াই থাকে সেইবিলাকৰ বিষয়ে অভিজ্ঞতা ল'ব বিচাৰিম